মই ৰন্ধাৰ কাৰণে তিনি চাৰি ঘণ্টা সময় কটাব বিচাৰোঁ যেনে আমি ৰাতিপুৱা চাহ বনাবলগীয়া হয় চাহৰ লগত খাবৰ কাৰণে ৰুটি ৰুটি পুৰী চাহ দিবলগীয়া হয় চাহ খোৱাৰ পাছত আমি আকৌ ভাত ব্যৱহাৰ বনাবৰ কাৰণে সাজু হ'বলগীয়া হয় যেনে আমি ভাত বনাই ভাল পাওঁ ভাত বনোৱাৰ পাছত দাইল বনাওঁ দাইলৰ পিছত যেনে যি চব্জি থাকে তেনেকেই চব্জি বনোৱা হয় দুখন তিনি চাৰিখনকৈ চব্জি বনোৱা হয় বনোৱাৰ পাছত মই মাংস বনাই ভাল পাওঁ মাছ বনাই ভাল পাওঁ মাংস বনাবৰ কাৰণে মাছে কোমোৰাই তেনেকৈ বনোৱা হয় ঔটেঙা দি তেনেকৈ বনোৱা হয় আকৌ মাংসৰ লগত কোমোৰা আৰু হাঁহে মাংসই তেনেকৈ বনাব পৰা হয় তাৰ পাছত আমি ভাত বনাই হোৱাৰ পাছত আকৌ অলপ সময় পাছত আকৌ মানে মোৰ বনাব পৰা মই বনাই ভাল পাওঁ ভাত যেনে মাংস বনাই ভাল পাওঁ মাছ বনাই ভাল পাওঁ নে ডিম বইল কৰি আলুৰ লগত তেনেকৈ বনাই ভাল পাওঁ তাৰ পাছত আকৌ বনোৱাৰ পাছত মই আকৌ এটা বস্তু বনাই ভাল পাওঁ পোলাও পোলাও বনাব কাৰণে মই জনা নাছিলোঁ কিন্তু নজনা কাৰণে ম'বাইলৰ ইউটিউবত চাইছিলোঁ ইউটিউবত চোৱাৰ পাছত আকৌ লগৰ এজনী ওচৰৰে বৌ এজনীৰ পৰা শিকি ল'লোঁ পোলাৰো বনাওঁতে মোৰ বহুত সময় লগা হৈছিল বনাব নেজানো কাৰণে সময় বেছি লগা হৈছিল তাৰ পিছত মই ম'বাইলৰ ইউটিউব চাই পোলাও বনাব পৰা হ'লোঁ তাৰ পিছত এতিয়া বনাব পৰা হ'লোঁ